অঁ হাজৰিকা ক'ত আছা হয়নি এইবাৰ খেতি বাতি কি লগাইছা আমাৰ এফালে একদম পূৰা খৰাং হৈ গৈছে পূৰা শুকান হৈ গৈছে গোটেই মাটি এনেকুৱা ৱাটাৰ চাপ্লাই পৰাও কোনো সা সুবিধা নাই এইখন গোটেই হৈছে আৰু সব লাডু মাৰিছে খেতি গম পাইছেনে অঁ তোমাৰ তোমাৰ চাইডে কেনেকুৱা হৈছে মোৰতো মাটি ফাটি গৈছে গোটেই চিৰাল ফাট দিছে হয় নেকি তুমি এগ্ৰিকালচাৰৰ লগত কথা পাতিছিলা নেকি হয়টো অলপ পৰামৰ্শ লৈ লোৱা ক'ত কিমান মেডিচিন সেইটো তুমি শিৱসাগৰ এগ এগ্ৰিকালচাৰত সেইটো অফিচত গৈ পিনি কৃষি বি বিভাগত তোমাৰটো শিৱসাগৰত নপৰে তোমাৰতো বেলেগ পৰিব তুমি তাত গৈ পিনি পাতি ল'বা পাতি পিনি ক'ব নহয় তোমাৰ প সেইটো কবি কিয় চিঙিছে হেৰি হৈছে সেই তেনেকৈ তেতিয়া ক'ব আৰু সেই তেনেকৈ সেউজীয়া সেউজীয়া টাইপৰ পোকজাতে কাটিছে নহ্ তোমাৰ অঁ চাই ল'ব চাই পিনি তেতিয়া মেডিচিন কোনটো দিয়ে সেইটোহে ব্যৱহাৰ কৰিবা মোৰ সৰিয়হ খালে এইবাৰ পোকে অঁ অঁ অঁ সৰিয়ঁহ লগাইছিলোঁ আকৌ সেই মেডিচিন মৰাৰ পিছত এতিয়াহে ঠিক লাইনলে আহিছে অলপ তেনেকে গোটইখন বাকী ধান ঠিকেই হৈছে জহা ধান অলপ অলপ বেয়া হ'ল সেই সেই তেনেকৈ বেলেগ একো নাই আৰু এইভাগে ঠিকে চলি আছো আৰু মূলাত এইবাৰ মূলা খেতি কেনেকুৱা হ'ল তোমাৰ অঁ হয়নি অঁ মোৰ লাইখিনি ঠিকে আছিলে লাই পালেংখিনি এইখিনিহে অলপ হেৰি হৈছেগৈ স সৰিয়হ সৰিয়হটোতো অলপ শেষ হৈছিলোঁ এতিয়া অলপ ঠিকেই পাইছোঁগৈ মেডিচিন মাৰি মাৰিহে সেই তেনেকৈ সেইভাগে হয় বাকীনো কি জহা বৰা আৰু শালি ধান অলপ কৰিছিলোঁ ঘৰত খাব খাতিকে সেইছে তোমাৰ পানীৰ ব্যৱস্থাটো কি আছে তোমাৰ ফালে কেলৈ বেয়া নেকি জলসিঞ্চনৰ হেৰিটো অঁ ঠিক কৰি সেইটোতো এতিয়া কৰিব নোৱাৰা আজিকালি সেইটো খেতি কৰিলে নিজৰ সেইটো এগ্ৰিকালচাৰৰ পৰা এটা হেৰি ফৰ্ম পেলাই পিনি নিজে হেৰি বৰ'হিল বহালেহে হ'ব নহ'লে একো নহয় তেনেকে গম পাইছা এইখন গোটেইখন হ'ব দিয়া অঁ অঁ অঁ